বাতৰি উদ্যোগটো আজিৰ যুগত টেকন'লজিয়ে বহুত দূৰ আগুৱাই লৈ গৈছে পূৰ্বতে বাতৰি উদ্যোগ মেইনলি আমি বাতৰি উদ্যোগ বুলি ক'বলৈ গ'লে নিউজ পেপাৰ নিউজ পেপাৰ আজি কি হ'ল দেশৰ বিদেশৰ বাতৰি আমি নেক্সট ডে' বা কাইলৈ আমি নিউজ পেপাৰ জৰিয়তে সকলোৱে জানিব পাৰোঁ কিন্তু আজিকালি টেকন'লজি অহাৰ বাবে টেকন'লজি উন্নতমানৰ টেকন'লজি অহাৰ বাবে বিভিন্ন প্ৰকাৰৰ বৈদ্যুতিন মাধ্যম ধৰক নিউজ চেনেলৰ যোগেদি আমি ঘৰতে বহি দেশৰ লাইভ কি নিউজ হৈ আছে কি ঘটি আছে সকলো আমি জানিব পাৰোঁ লগতে অকল ঘৰতে বহিয়েই নহয় মোবাইল আজিকালি সকলোৰে মোবাইলৰ মোবাইল থাকে মোবাইলৰ জৰিয়তে আমি ইউটিউবেই হওক বা বিভিন্ন ধৰণৰ ছ'চিয়েল মেডিয়াৰ থ্ৰৰেদিয়েই হওক আমি দেশত হৈ থকা ঘটনাবোৰ বা খেল হওক বিভিন্ন ক্ষেত্ৰতে হওক সকলো ধৰণৰ বাতৰি আমি লগালগ ঘৰত নাথাকিলেও বাহিৰত থাকিলেও আমি আপডেটটো জানিব পাৰোঁ যিহেতু মোবাইলটো লৈয়ে আমি সকলো ঘূৰি ফুৰোঁ টেকন'ল'জি অহাৰ বাবে বাতৰি পোৱাত সোনকালে মানুহে বাতৰিটো পোৱাত সহায় হৈছে লগতে আগত যিখিনি অলপ কম মানুহৰ মাজত বাতৰিবোৰ প্ৰচাৰ হৈছিল এতিয়া সেই বাতৰি আগৰ তুলনাত বেছিসংখ্যক মানুহে বাতৰিটো বাতৰি জানিব পাৰে যিহেতু আগতে সকলোৰে হয়তো নিউজ পেপাৰ নলৈছিল এতিয়া কিন্তু সকলোৰে হাতে হাতে মোবাইল ঘৰে ঘৰে টি ভি চ' সেই টেকন'লজিৰে এইখিনি আপডেট বুলি ক'ব লাগিব চ' চ' আমি